হেল্ল' কোনে কৈছে অ কোন হয় কঠালগুড়ি অ অ বাইদেউ আপুনি অ হয় হয় হয় কওকচোন কিয় ফোন কৰিলে

অ অ আমাৰ ইয়াত এতিয়া ৰঙালাউ পাব তিতাকেৰেলা পাব জিকা পাব আৰু জাতিলাউ পাব অ মানে কি হয় বজাৰ বৰ ভাল হোৱা নাইতো বজাৰ বিক্ৰী বাৰ্তা অলপ কম হৈছে বেছি মালটো অনা নাই ও ও কি কি লাগিছিলে আপোনাক বাইদেউ ৰঙালাউ আছে জাতিলাউ আছে জিকা আছে ভেন্দী আছে কিমান লাগিছিলে বাইদেউ অ ভেন্দীটো পাব বাৰু অ সেইটো পাব বাৰু তিত তিতাকেৰেলা দহ কেজি অ বেঙেনাটো নাই নহয় বাইদেউ আপুনি বেলেগৰ দোকানত লৈ ল'ব ৰঙালাউ এতিয়া পঞ্চাছ টকা কেজি চলি আছে নাই বাইদেউ আমাৰ পাইকাৰী ৰেটত ল'লে অলপ এইটো মানে টেন পাৰ্চেণ্ট মানে কমাই দিম বাৰু আপোনাক অ অ ভেন্দীটো বিশ টকামান হ'ব

নাই এইটো মানে আপোনাক হেৰি এইটো হেৰি কৰি দিম বাৰু আপোনাকনো বেছি ক'ব নোৱাৰোঁ নহয় বাইদেউ আপুনি মানে আপুনিতো মোৰ ৰেগুলাৰ কাষ্টমাৰ হয় ন' ওম মইতো আপোনাৰ পৰাতো বেছি দাম ল'ব নোৱাৰোঁ অলপ চাই মেলি কিবা এটা কৰি দিম আৰু অ অ ঠিক আছে আপুনি আহিব আপুনি আহিব

অ অ অ দিম বাৰু নাই আমাৰ মানে দোকানত মানে বেয়া বস্তু তেনেকৈ মই নেৰাখোঁ নহয় অ ভাল বস্তুয়েই ৰাখোঁ কাৰণ কিয় বেয়া বস্তুটো যদি মই কাষ্টমাৰক দিওঁ কাষ্টমাৰে বেয়া পাব ন'

অ আপুনি কেতিয়া নিবহি অ তিনি তাৰিখে তিনি তাৰিখ অ ঠিক আছে অ অ হ'ব